মই ৰান্ধিবলৈ এক সৰুকালৰ পৰাই ৰান্ধিছিলোঁ প্ৰায় এল পি স্কুলত আঠ বছৰমান বয়সৰ পৰাই আঠ নমান বছৰ বয়সৰ পৰাই ভাত ৰান্ধিছিলোঁ মই ভাতটো কিমান জোখত পানী দিব লাগে ভাত ইমানটো জোখত পানী দিলে যে ভাত সিজিব সেই কথাটো মই নাজানো আৰু শাকটো কোনটো শাকৰ লগত কোনটো শাক দিলে এইটো শাক হ'ব মই সেইটো নাজানো কাৰণ শাকত যেতিয়া তেল দি মই শাকখিনি দিব লাগে সেই মই তেতিয়া জুই জ্বলি যায় মই সেইটো মই মই সিমানটো বয়সৰ পৰাই মানে ধৰক সিমানখিনি অভিজ্ঞতা নাছিলে মোৰ মই সিমান সৰুৰ পৰাই ভাত ৰান্ধিছিলোঁ আৰু এতিয়া সিমান সৰুৰ পৰা ভাত ৰান্ধি এতিয়া প্ৰায় ৰান্ধি ৰান্ধি জনা হৈছোঁ আৰু এতিয়া তেতিয়া যিমান ৰান্ধি ক'ত কিমান শাকত কিমান তেল দিব লাগে কিমান মছলা দিব লাগে ক'ত কিটো মিলাব লাগে সেইবিলাক একো নাজানিছিলোঁ এতিয়া বনাই বনাই মোৰ অভি প্ৰায় শাক ভাতবিলাক জনা জনা হৈছোঁ আৰু বনাব পৰা হৈছোঁ আৰু এতিয়া মাছ মাংস ধৰক বনালে কেনেকুৱা জোখত বনাব লাগে কোনটো শাকত কোনটো মছলা দিব লাগে এতিয়া জনা হৈছোঁ আৰু আগতে বাইদেউহেঁতে বা এইটো হি বনা বুলি সৰুতে মোক শিকাই দিছিলে এইটো বনালে এই ধৰক এইটো ইমানটো নিমখ দিলে মানে এইটো শাকত ইমানটো পানী দিলে আমাক কেইটালৈ হ'ব সেইটো তেওঁলোকে শিকাইছিলে আৰু এতিয়া নিজে সেইখিনি কৰিব পৰা হৈছোঁ আৰু প্ৰায় জনা হৈছোঁ আৰু কোনটো শাকত ধৰক কোনটো কিমান তেল দিব লাগে ক'ত মছলা দিব লাগে মাছ কিমানটো জোখত ভাজিব লাগে কিমানটো জোখত ভাজিলে দালিত পানী নিমখ দিলে হয় সিমানটো জোখত প্ৰায় জনা হৈছোঁ আৰু আগতে সিমানখিনি মই জনা নাছিলোঁ